ভাইটী অ' বিহু যোগাৰ বিহুততো এই বাহ বহুত পিঠা বনাইছোঁ আহ আহ বস্তুবোৰো এইয়া এইয়া নাৰিকল দিয়া পিঠা বনাইছোঁ এইয়া লাউ পিঠা বনাইছোঁ এইয়া চুজি আৰু নাৰিকল মিক্স এইয়া লাৰু বিহুৰ যোগাৰ আৰু এইয়া মাছ আনিছে ডাঙৰ মাছ আজি আমাৰ তাত ভাত খাই যাব লাগিব আৰু অ অ কিহৰ মাংস খাই ভাল পোৱা অ অ গাহৰি আৰু পিঠা খাহি বাৰু আহ তিলৰ পিঠা খাবিনে নাৰিকল দিয়া পিঠা খাবি অ নাৰিকল দিয়া পিঠা ৰ'বি আৰু এইয়া মুৰিৰ লাৰু বনাইছোঁ তিলৰ লাৰু এইবিলাকো খাব পাৰিবি কেনে হৈছে পিঠা চাওঁচোন এখন খাই চাওঁ অ আৰু লাগিব পিঠা অ এ তিলৰ লাৰু খাই তিলৰ লাৰুটো ধুনীয়াকৈ বনাইছোঁ এইয়া নাৰিকলৰ দিছোঁ হয় নেকি ৰ'বি নাৰিকলৰ লাৰু হু এই দুটা খা আৰু লাগিলে আৰু দি আছোঁ ভাল লাগিছেনে অলপ কফু দিছোঁ গোন্ধ পাইছা নাই এই ৰঙালাউ এ লাউ পিঠাটো খাবা নেকি হয় নেকি পিছে এইয়া হেৰি খা এই চুঙা পিঠা খা গুৰ দি অ দৈ ইনে ধুনীয়া দৈ আনিছোঁ অ অ ম'হৰ দৈ একদম ৰ'বি মিঠৈ দিমনে দৈত অ হৈছেনে ভাল লাগিছে মিঠাটো অ অ দে পিছে হ'ব দে দেই